হেল্ল' অঁ নমস্কাৰ এই মই কিবা ফলৰ কথা কৈছিলোঁ তাৰমানে আমাৰ কিবা এই মানে ঘৰত পূজা এভাগ আছে হাঁ হয় নেকি আচ্ছা এনেতো নহয় আপেল এই আপেলৰ এনেই দাম কেনেহেন নো বৰ্তমান এশ ষাঠিও আছে দুশতো আছে এই মা মোক মধ্য়মটো হ'লেও হ'ব এই আজিকালিতো আৰু ফলবিলাক ভেজালেই অঁ তথাপি অলপ ভাল চাই এক কেজি আপেল মধুৰ কল আছে অঁ চেনীচম্পাও আছে চেনীচম্পা আষি কিমাননো অঁ আচ্ছা ঠিক আছে হয় নেকি তেনেহ'লে ষাঠি টাকা অঁ দে মোক পঞ্চাছ টকাত দিব আৰু দি ঠিক আছে এই দুই ডজন হ'ব তেনেহ'লে কল দুই ডজন লাগিব আপেল আপেল এক কেজি অঁ আৰু আৰু আছেহে এই নাৰিকল অঁ নাৰিকল এটা লাগিছিল

অঁ বাকলি ওলোৱা এটা দি দিব অঁ ঠিক আছে অঁ এইখিনি বস্তু মোক বান্ধি দিব হাঁ অঁ দিয়ক হ'ব দিয়ক ঠিক আছে